হয় হয় কওকচোন

চিনেমাখন কেনেকুৱা ধৰণৰ এতিয়া চিনেমাখন নামটো কি আকৌ

অঁ সেইটো হ'ব বাৰু কিন্তু থকা খোৱাৰ ব্যৱস্থাটো অঁ বেলেগ বিশেষটো একো নালাগে কিন্তু এই কাৰেণ্ট পানী এইবিলাক ঠিক হ'লে হ'ব আৰু

ক'ত লগ কৰা যাব বাৰু ঠিক আছে মই চাম বাৰু

ঠিক আছে ফ্ৰীটো এই কেইদিন ফ্ৰী আছোঁ এই কেইদিন একো শ্বুটিং হোৱা নাই ফ্ৰী আছোঁ ঠিক আছে